আচলতে মই বিভিন্ন ঋতু বিভিন্ন ধৰণে উপভোগ কৰা হয় বতৰৰ সৈতে বিভিন্ন ধৰণৰ কৰা বতৰৰ লগত জড়িত আচলতে বতৰৰ লগত মিলাই কৰা বিভিন্ন ধৰণৰ কাম আছে গৰম বন্ধত আগ যিহেতু আমাৰ গৰমৰ বন্ধ থাকে স্কুলত বা বা কলেজত সেই গৰমৰ বন্ধত আমি ককা আইতাৰ ঘৰলৈ ফুৰিবলৈ যাওঁ তাত বিভিন্ন ধৰনৰ কাম কৰোঁ ওচৰত থকা জান জুৰিত গৈ সাতোঁৰাৰ পৰা আৰম্ভ কৰি মাছ মৰা বা বেলেগ আন মাছ মৰা বা বেলেগ কিবাকিবি কাম কৰা সেইখিনি আমি কাম কৰোঁ দুপৰীয়া হাবিলৈ গৈ পেলাই ফল মূল পোৱাকে ধৰক বিভিন্ন ধৰণৰ আম কঠাল ইত্যাদি বিচৰা আৰু ওচৰ চুবুৰীয়া লগত ওচৰ চুবুৰীয়া বন্ধু বান্ধৱীসকলৰ লগত খেলা ধূলা কৰা বিভিন্ন ধৰণৰ খেল খেলা

ওচৰৰ ওচৰত গৈ কাগজৰ ওচৰৰ জান জুৰিত গৈ কাগজৰ নাও উটুৱা বিভিন্ন ধৰণৰ কাম এইবিলাক আমি কৰোঁ পথাৰত গৈ গৈ ফল মূল কাটি নি পথাৰৰ মাজত বহি খোৱা সেইবিলাক কাম কৰোঁ ঠাণ্ডাৰ দিনতো ঠাণ্ডাৰ দিনত সেইদৰে জুহালৰ ওচৰৰ বহি বিভিন্ন ধৰণৰ খাদ্য বস্তু খোৱা জুই সেকা চাহ জলপান ইত্যাদি খোৱা আচলতে ঠাণ্ডাৰ দিনত ৰ'দত ভৰ দুপৰীয়া ৰ'দত বহি টেঙা খোৱা বা বিভিন্ন ধৰণৰ ফল মূল খোৱা ৰ'দ লোৱা কথা বিভিন্ন ধৰণৰ কথা পতা ঘৰৰ লোকসকলৰ সৈতে আৰু গৰমৰ দিনত সেইদৰে গধূলি গধূলি সকলোৱে চোতালত বহি একেলগে কথা পতা বিভিন্ন কথা পতা আকাশৰ তৰা চোৱা ইত্যাদি বিভিন্ন ধৰণৰ কাম কৰোঁ বৰ সেইদৰে বৰষুণৰ দিনত বৰষুণত তিতা বা কাগজৰ নাও উটুৱা বিভিন্ন ধৰণৰ কাম কৰা তেনেদৰে সেনেদৰে বহুতো কাম আছে যিবিলাক আচলতে বিভিন্ন ঋতুত বিভিন্ন কাম আছে যিবিলাক কৰি আমি কামেৰে কামেৰে কামৰ সৈতে আমি ঋতুটো উপভোগ কৰোঁ বা বতৰৰ বতৰৰ আমেজ লওঁ বুলি ক'ব লাগিব